গ্ৰাম্য অঞ্চলৰ লোকসকলে বহাগ বিহু মাঘ বিহুত আদি বিভিন্ন ধৰণৰ খেল ধেমালি পাতে যেনেকে টেকেলি ভঙা তাৰপিছত লং জাম হাই জাম দৌৰ মেজিক চেয়াৰ আদি বিভিন্ন ধৰণৰ শিশুসকলে দৌৰা হাই জাম লং জাম কুকুৰা যুঁজ আদি মেজিক চেয়াৰ টেকেলি ভঙা আদি বিভিন্ন ধৰণৰ খেল ধেমালি খেলে তিৰোতা মহিলাসকলে মেজিক চেয়াৰ টেকেলী ভঙা আদি বিভিন্ন ধৰণৰ খেল খেলে আৰু শিশুসকলৰ বাবে চিত্ৰ অঁকা কবিতা আবৃত্তি কৰা আকস্মিক বক্তৃতা আদি কুইজ আদি বিভিন্ন ধৰণৰ খেল পাতে আৰু সকলোৱে সেই খেল খেলাৰ ফলত গাঁৱৰ মানুহৰ মিলা প্ৰীতি বাঢ়ে মিলা প্ৰীতি বঢ়াৰ ফলত সকলো মানুহে একগোট হৈ খেল খেলে যেতিয়া সকলো মানুহে একগোট হৈ খেল খেলে তেতিয়া বহুত মানুহ দেহা সুস্থ হয় দেহ মন আদি ভালে থাকে আৰু এনেকে সকলোৱে মাঘ বিহুত বহাগ বিহুত কাম বন এৰি এদিন চুটি লয় সকলোৱে লগ হয় লগ হোৱাৰ ফলত সকলো বন্ধুবৰ্গৰ লগত লগ পালে কথা বতৰা পাতিলে মনবোৰ ভাল হয় আদিত খেল খেলিলে খেল খেলিব লাগে আৰু সৰু ল'ৰাবিলাকে সৰু ল'ৰাবিলাকে স্কুলৰ পৰা আহি কিনে বিভিন্ন ধৰণৰ খেল ধেমালি খেলে যেনে কাবাডী ফুটবল আহি বহুত বিভিন্ন ধৰণৰ লুকা ভাকু আদি বহুত আৰু গ্ৰাম্য়ঞ্চলৰ ল'ৰা ল'ৰাবিলাকে ফুটবল ক্ৰিকেট কাবাডী আদি খেল খেলে আৰু ছোৱালীবিলাকে কুকুৰা যুঁজ লুকা ভাকু তাৰপিছত দৰা কইনা পুতলাৰ দৰা কইনা আদি বিভিন্ন ধৰণৰ ছোৱালীবিলাকে খেল খেলে এই খেল খেলাৰ ফলত সকলোৰে মিলা প্ৰীতি হয় বাঢ়ে আৰু আদি খেলবোৰ খেলাৰ ফলত সকলোৰে মন আদি ভালে ৰাখে ভালে থাকে সেইকাৰণে আমি বিহু পৰ্বত গাঁৱলৈ গৈ চবে একগোট হৈ মিলা প্ৰীতিৰে খেল ধেমালি কৰিব লাগে মিলা প্ৰীতিৰে যেতিয়া খেল ধেমালি কৰে তেতিয়া সকলোৰে মন আদি ভালে থাকে